গ্ৰাম্য অঞ্চলৰ সৰু কৃষকসকল ডাঙৰ ডাঙৰ কৃষি ব্যৱসায়সকলৰ পৰা বহু ধৰণৰ কথা শিকে আৰু প্ৰাভাৱান্বিত কৰিছে কাৰণ সৰু কৃষক সৰু সৰু গ্ৰাম্য অঞ্চলৰ কৃষকসকলৰ মাটি অলপ কম থাকে ডাঙৰ ব্যৱসায়সকলৰ কেনেকৈ ব্য়ৱ কেনেকৈ খেতি কৰে কি কি ধৰণে কৰিলে বেছি উৎপাদন হয় সেইবিলাক শিকে লগতে নিজৰ উন্নতমানৰ সঁজুলি ব্যৱহাৰ কৰি আমাৰ গ্ৰাম্য অঞ্চলৰ কৃষকসকলে সঁজুলি বা ব্যৱহাৰ কৰি ৰাসায়নিক সাৰ বা গোৱৰ সাৰেই হওক সেইবিলাক ব্যৱহাৰ কৰি উন্নতমানৰ বীজ আনি লগাই কম ঠাইত ভাল উৎপাদন কৰিবলৈ চেষ্টা কৰে যাতে ভাল ফল পায় তেওঁলোকে উৎপাদন বেছি হয় আৰু তেওঁলোকে অলপ টকা পইচাও বেছিকৈ পায় বিক্ৰী কৰি সেই হিচাপত প্ৰযোগিতা নহ'লেও তেওঁলোক অলপ প্ৰেৰণা পায় প্ৰেৰণা পায় তেওঁলোকে নিজৰ উৎপাদন ভাল কৰিবলৈ চেষ্টা কৰে